অঁ হেল্ল' অ দাদা আপুনি অপ্সৰা হোটেলৰ মালিক হয়নে অঁ মই মানে কি হয় আজি আপোনাৰ হোটেললৈ গৈছিলোঁ চাইছিলোঁ আজি আপুনি অহা নাই চাগৈ সম্ভৱতঃ আপোনাৰ মানে হয় অঁ মই মানে কি হয় আজি আপোনাৰ হোটেললৈ গৈছিলোঁ হোটেলত গৈ খোৱা বোৱা কৰিছোঁ কিন্তু মানে মই ভাল পোৱা নাই মানে আপোনালোকৰ ষ্টাফৰ ব্যৱহাৰো ভাল নহয় আৰু খোৱাত মানে অলপমান লেতেৰা হৈছে বস্তুবোৰ কাঁহী যিবোৰ বাচনত দিছে এই বাচনবোৰ মানে অলপমান লেতেৰা পানীটো লেতেৰা পানী ইউজ কৰিছে তাৰ কাৰণে কমপ্লেইন কৰিছোঁ বা কৈছোঁ এতিয়া এইবোৰকে মানে ভাল ব্যৱহাৰ কৰা নাই মোক আৰু লগতে কি হয় এই আপোনালোকৰ মানে এই খাদ্যবোৰত অলপমান গোন্ধাই গৈছে এই ধৰক চবজিটো গোন্ধাইছে লগতে আৰু চুলি তুলিৰ অলপমান প্ৰব্লেম পাইছোঁ সেইটো কাৰণে মই ভাবিছোঁ তেওঁলোকক কৈছোঁ তেওঁলোকে মানে কোনোধৰণৰ হেৰি কৰা নাই যে আমাৰ মালিকক কওক মালিক নাই মানে তেওঁলোকে মানে কোনো ধৰণৰ ভাল ৰিয়েক্ট কৰা নাই সেইকাৰণে মই আপোনাকে ক'লোঁ মই কিন্তু একদম কিন্তু কিন্তু মই আপোনালোকৰ যি ষ্টাফৰ ব্যৱহাৰ মানে সেইটোত তাৰমানে আই এম ট'টেলি ডিচএপইণ্টেড মই মানে একদম ভাল পোৱা নাই দাদা মানে আপোনালোকৰ হোটেলখনত যদি তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবোৰ হৈ থাকে তেনেহ'লেতো মানুহ যোৱাই বন্ধ হৈ যাব আপোনাৰ আপোনাৰহে লোকচান হ'ব সেইকাৰণে ষ্টাফবোৰ অকণমান চাই চিন্তি ৰাখিব আৰু আৰু যিবোৰ হাইজিনিটি মেইনটেইনটো কৰিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিব অঁ বুজাই দিব দাদা এইবোৰ মানে কি হয় আৰু মোৰতো কি হ'ব এতিয়া আপুনি যিজন মানে ফায়াৰ কৰিবনে বাহিৰ কৰি দিবনে অঁ অঁ ঠিক আছে ধন্যবাদ